নৃত্য বুলি ক'লে আমি যি শাৰীৰিক ভংগীমাৰ দ্বাৰা মানুহে মনৰ ভাৱ প্ৰকাশ কৰে তাকেই কওঁ মানুহৰ মনত আবিৰ্ভাৱ হোৱা দুখ সুখবোৰ যেতিয়া প্ৰকাশভংগীৰে দেখুৱাব পাৰি তাকে নৃত্য বুলি ক'ব পাৰি যেতিয়া পৃথিবীত জীৱ জন্তুৰ সৃষ্টি হৈছিল তেতিয়াৰ পৰা নৃত্য বুলি কোনো মাধ্যম নাছিল তেতিয়া কেৱল আছিল হাত ভৰি মৰা জপিওৱা এইবোৰ লাহে লাহে এইখিনি নৃত্যত পৰিণত হ'লগৈ বৰ্তমান মানুহে এই মনৰ ভাববোৰ বুজাবলৈ বা প্ৰকাশ কৰিবলৈ নৃত্য নৃত্যৰ দ্বাৰা চেষ্টা কৰে মানুহে কেৱল সংগীতৰ দ্বাৰাই বা গীতৰ দ্বাৰাই মনত আবিৰ্ভাৱ হোৱা দূখবোৰ দেখুৱাব নোৱাৰে নৃত্যৰ দ্বাৰাও এইখিনি প্ৰকাশভংগীৰে মানুহৰ মাজত দেখুৱাব পাৰে নৃত্যই মানুহৰ মনত আবিৰ্ভাব হোৱা দূখবোৰ অংগী ভংগীৰ দ্বাৰা দেখুৱাব পাৰে বা প্ৰকাশ কৰিব পাৰে নৃত্য কৰিবলৈ হ'লে এজনী ছোৱালী বা এজন লৰাই খুব পৰিমাণে ব্যায়াম কৰিব লাগে খোৱা বোৱাৰ প্ৰতি যত্ন ল'ব লাগে তেতিয়াহে মানুহে নৃত্য কৰিবলৈ সম্ভৱ হয় নৃত্যৰ দ্বাৰা মানুহৰ স্বাস্থ্যটো ভালে থাকে আৰু মনত যি ভাৱৰ উদ্ভৱ হয় সেইখিনি অংগী ভংগীৰ দ্বাৰা নৃত্য ৰূপ লয় গৈ আৰু যেতিয়া মানুহৰ মনত থকা ভাব বিলাক কোনো প্ৰকাশ ভংগীৰে প্ৰতিফলিত কৰিব পাৰে মনত সোমাই থকা দুখবোৰ বা সুখবোৰ আনন্দবোৰ অংগী ভংগীৰে প্ৰকাশ কৰিব পাৰে তেতিয়া মানুহে খুব সুখী অনুভৱ কৰে যিহেতু মনৰ ভাৱ যেতিয়া উলিয়াই দিয়া হয় তেতিয়া মানুহৰ সুখ অনুভৱ হয় আৰু এই সুখবোৰ নৃত্যৰ দ্বাৰা সম্ভব হয়